পাঁচ লাখ পঁচপন্ন হাজাৰ সাত লাখ সাতসত্তৰ হাজাৰ আঠ লাখ পঁচাশী হাজাৰ ন লাখ তিৰাশী হাজাৰ ছয় লাখ বাসত্তৰ হাজাৰ